অঁ অঁ একো নাই কোৱা এনেই আছোঁ

আচ্ছা সেনেকৈ নাই লগোৱা দেই মানে লগোৱাই নাই এই ঘৰ চাম চাম হৈ আছে যে সময় পোৱা নাই লগাবলৈ অঁ গামোচা এতিয়া বিহুৰ বতৰ ন লগাব পাৰিব বাউ দোকানত এতিয়া বিকি চিকি কৰাও হ'ব অকণমান লগাই মেলি

অঁ ঠিকে ঠিকে কিন্তু লগাব পাৰি বাৰু দুজনী মিলি কিনে ন তেতিয়া সোনকালে হ'ব

মানে যোনটো কমত হয় সেইটো লগালে ভাল হ'ব নেকি বিহু কাম চামো থাকে ন এতিয়া

অঁ সময়টো কম যাতে সেই সেইটো কাৰণে আৰু অঁ অঁ অঁ ঠিকে আছে অঁ সেইখন শেষ কৰিলোঁ আৰু দেই কোনোমতে নহয়ছিলে নহয়ছিলে পাই এতিয়া হৈছে আৰু হৈ গ'ল আৰু কোনোমতে অঁ অঁ লৈ আছোঁ

কেনেকুৱা লগাইছে অঁ

অ' কিমানকৈ কিমানকৈ বিক্ৰী কৰিলা অ' ঠিকেই আছে অকণমান আজিকালি সূতাবিলাকো দাম হ'ল ন বহুত অঁ অঁ আনি দিলোঁ অঁ অঁ আৰু কি কি ফুলৰ লগত পোৱা যাব

মানে বিহুটো কিবা এটা ওলাই যায় আৰু হাতত অঁ

অঁ তুমি লগাইছো ন এই চাদৰ ল'গাব পাৰি দেই

অঁ চাদৰখিনি হ'ল আৰু চাদৰ হৈ গ'ল এতিয়া সেই গামোচাকেইখন মই ভাবি আছিলোঁ দেই লগাম লগাম বুলি এতিয়া তুমি এতিয়া ক'লা বাৰু ঠিকে আছে অঁ

অঁ ঠিকেই আছে

অঁ অঁ এই এনে প্ৰয়োজন হয় থাকে নিজৰ নিজৰ কাৰণেতো এইবোৰ লাগেই এনেও

অঁ অঁ সেইটোৱ ল'গাব পাৰি এতিয়া কেতিয়া লগোৱা আহোঁ বতৰটো চাই ল'ব লাগিব নহয় সেইকদিনতো বৰষুণে দি আছে অঁ

অঁ পাৰি পাৰি পাৰি

অঁ চাই চাই লওঁ যেনেকুৱা লাগে আৰু তেনেকুৱা বনাই দিম বাকীখন তেনেকুৱা পাৰিম ন থকা নথকা

অঁ এতিয়া সূতা আছে নেকি এনেই কিনিব যাব লাগিব আকৌ সূতা সূতা

অঁ অঁ অঁ অঁ অঁ মোৰ ওচৰতো নাই সেনেকে

অঁ অঁ এই মই নি

অঁ পঞ্চাছখন মান পাৰিম চাগে ষাঠিখন আৰু দহখন এক্সট্ৰা হৈ যায় ন অঁ অঁ পাঁচখন ওলাব যে মানে ষাঠিখন ল'গাব পাৰি মই ভাবিছোঁ আকৌ বিহু আগে আগে ওলাব লাগিব নেকি আকৌ

অঁ অঁ ঠিকে বিহু পাছত যদি বিহু পাছত যদি ঠিকে আছে বিহু পাছত ওলাই যাব মই ভাবিছোঁ আকৌ বিহু মই আগে আগে বুলি ভাবিছিলোঁ আকৌ অঁ বতৰটো বেয়া

অঁ ঠিকেই আছে অঁ সেইটোৱে তেতিয়াহ'লে সূতা কিনিব ওলাই যাম ন কাইলে পৰখি মানলৈ তাৰপিছত বতৰটো চাই মেলি লগাই দিম আৰু

অঁ হেৰি অঁ মই আজিতো যাব নোৱাৰিম অঁ অঁ অঁ সেনেকে সেনেকে লগাম তেতিয়াহ'লে

তাকে তেতিয়াহ'লে কাইলে যাম মানে মই আজি যাব নোৱাৰিম মানে মানে আজি বহুত কাম আছেতো

অঁ ঠিকে কৰিলে বাৰু অঁ অকলে ষাঠিখন নোৱাৰি বহুত টাইম লাগিব বিশ তাৰিখ মানৰ লৈকে ন অঁ অঁ

সেইটোৱে অঁ অঁ অঁ ঠিক আছে অঁ ঠিক আছে দিয়া অঁ